নমস্কাৰ হয় বাইদেউ অঁ হয় বাইদেউ মই ধেমাজিৰ পৰা কৈছিলোঁ অঁ এইটো ডিব্ৰুগড়ত লাগিছেনে মই মানে ভাবিছিলোঁ ধেমাজিৰপা কৈছিলোঁ মই মই ভাবিছোঁ ডিব্ৰুগড় তাত কেইদিনমানৰ কাৰণে ফুৰিবলৈ যাম বুলি অঁ আপোনালোকৰ তাতে ডিব্ৰুগড় তাতে মই আঠাইছ তাৰিখ মানে যাম বুলি ভাবিছোঁ ডিচেম্বৰৰ আপোনালোক তাতে কিবা ভাল চাবৰ পৰা কিবা জেগা আছেনে হয় কি ধৰণৰ জেগা আছে বাৰু অঁ বগীবিল দলং অঁ অঁ

অঁ আমাৰ আমাৰ ঘৰৰ পৰিয়াল পৰিয়ালৰ মানুহবিলাকে যাম বুলি ভাবিছোঁ আৰু তাতে থাকিব মেলিবৰ বাবে হোটেল বা ৰুম কিবা সুবিধা আছেনে খোৱা বোৱাবিলাক খোৱা বোৱাবিলাক দিবনে লাগিব

অঁ অঁ অঁ যদি মই হোটেল বা ৰুম লওঁ এনেই কিমানমান পৰিব বাৰু থকা মেলা খোৱা বোৱা আপুনি কওকচোন অঁ অঁ দুদিনমানমান দুদিনমান বেছিকে থাকিম যে অলপ পৰিয়ালো যাব অলপ ভাল ৰুমেই চাই দিব কিমানমান লাগিব কওকচোন অঁ ডেইলি হেজাৰ টকা খোৱা বোৱা খোৱা বোৱাতো নিজেই নিজৰ হ'ব

অঁ বাকী একো পানী চানীবিলাকৰ একো অসুবিধা নাই নহয় অঁ অঁ তেনে মা দেউতা মা দেউতা বাইদেউ ককাইদেউ সকলোৱে যাম তাতে মানে ডিব্ৰুগড়ত বহুত ভাল ভাল জেগা আছে বুলি শুনিছোঁ আৰু

অঁ তাতে জগন্নাথ মন্দিৰ আছে বুলি শুনিছোঁ ডিব্ৰুগড় অঁ ভাল লাগেনে অঁ অঁ তাপা আহি পেলাই ডিব্ৰুগড়ৰ ফালে এইফালে চৰাইদেউ তৰাইদেউ যাব পাৰিম চাগে ন অঁ অ' শিৱসাগৰ ফালে যাব পাৰিম ন অঁ অঁ অঁ অঁ অঁ

অঁ তাকে যাম বুলি ভাবিছোঁ আৰু ঘৰৰ পৰিয়ালৰ মানুহবিলাক বহু দিনৰ পৰা যাম যাম বুলি ভাবি আছিলোঁ এতিয়া আঠাইছ তাৰিখে সময়ৰ সুবিধা মেলিছে তাকে বোলো আপোনালে ফোন এটা কৰোঁ তাৰপৰা আপুনি ওচৰতে আপোনালোকৰ তাৰ ওচৰত ৰুম বা হোটেল কিবা বন্দৱস্ত কৰি দিব পাৰিব নেকি আছে নেকি ওচৰতে আপুনি চিনিপোৱা অঁ আপুনি মোক মালিকৰ লগত কথা বতৰা পাতি জনাবচোন কিমানকে ল'ব খোৱা বোৱা কি হ'ব এইবিলাক জনাবচোন

বাৰু ঠিক আছে বাইদেউ মই গ'লে আপোনাক জনাম বাৰু অঁ আপোনাক মই ফোন কৰিম হা অঁ অঁ হ'ব দিয়ক ও ও